দানাটো এনেকুৱা ছিষ্টেম কাৰণ দানাটো কিনিবলৈ হ'লে পাই পইচা বহুত বেছি লাগিব

প্ৰায় দানাটো

হাঁহ হওক বা কুকুৰা হওক এই দানাটো ইউজ কৰিলে ৱেটতো প্ৰায় কিছুমান বেছি হয় বেছি হ'লেও কি দানাটো খোৱাৰ ব্ৰইলাৰ মানুহ কিনিবলৈ অকণ বেয়া পায় কাৰণ এই বস্তুটো বৰ সোৱাদজনক বস্তু নহয় লোকেল হাঁহ বা কুকুৰাই হওক এটি ঘৰ ধান চাউল আদিলৈকে দিয়া হয়

ৱেটটো বেছি হয় বেছি হ'লে দাম কেইটা পোৱা যায় আৰু দানাত দিয়া বস্তুটো আজিকালি খাবলৈ মানুহে দানাটো মানে

মানুহৰ তেনেধৰণৰ বেমাৰতো যাৰ হয় খাবলৈ ইচ্ছা নকৰে আৰু দানাও আজিকালি এইটো প্ৰায় ঔষধ বেছিয়েই ইমান কুকুৰা হাঁহ খোৱা দানাটো দিব নোৱাৰি ৰেট ভাওটো বেছি হৈছে আৰু বিশেষ কমকৈ যদি অনাও হয়

পেটতো নভৰে পেট ভৰাবলৈ আপোনাৰ দানাৰটো বহুত বেছি লাগে এতিয়া ঘৰৰ যিকোনো বস্তু আপোনাৰ ধান চাউল থাকিলে সেই বস্তুটো দি যদি হাঁহেই হওক কুুকুৰাই হওক তাৰ ৱেটটো বহুত পৰিমাণ বেছি হয় বেছি হ'লে কি হয় আপোনাৰ দুটকা পইচা বেছিকৈ পোৱা যায় আৰু ঘৰখনো তেনেকৈ চলিবও পাৰি কিনি অনা দানাটো যদি লৈ অহা হয় ঘৰখন তেনেকৈ চলিবলৈ অলপ প্ৰব্লেম হয় কাৰণ দানা আজিকালি এবেগত বহুত দাম এই বস্তুটোত কেইবা টকাও পইচা দৰকাৰ হয় আৰু ঘৰৰ যদি বস্তু ধান চাউল প্ৰায় বেছি থাকে মানুহ সেইখিনি খুৱাই পোৱালি হওক ডাঙৰ হওক বস্তুটো খোৱালে লোকেলটো অলপ সোনকালে ডাঙৰ হয়

তেওঁলোকে কিনা দানাটো খাব নিবিচাৰে বাৰু আৰু ব্ৰয়লাৰে কুকুৰা হয় মুৰ্গী এই লোকেল

খাবলৈ সিহঁতে নিবিচাৰে কাৰণ সিহঁতক বস্তুটো সৰুৰপৰাই দানাটো মানে কিনা দানা খুৱাই ডাঙৰ দীঘল কৰা হয় খোৱাৰ পাছত তেওঁলোকৰ পানী দুনি সুবিধাও লাগে আৰু পানী দুনি সুবিধা নহ'লে তেওঁলোকক অলপ প্ৰব্লেম হয় আৰু খাদ্যটো খোৱাৰ পাছত পানীটো প্ৰয়োজন পানীও আপোনাৰ সেই পানীটোত ব্ৰয়লাৰক য'ধে মধে মতে খোৱাব নোৱাৰি খোৱালে সেই বস্তুটোত একচনো কৰে সেইকাৰণ পানীটো এই বস্তুটো নদীয়ে হওক বা পুখুৰী হওক এইটো বীজাণু থকা থাকিলে নহ'ব কাৰণ তেওঁলোকক এতিয়া মিনাৰেল ৱাটাৰ বটল তেনেধৰণে কিনিব লাগিব আৰু দানা পানীটোও ভাল লাগিব খোৱাৰ পাছত তেওঁলোকৰ অকণমান হেৰি হয় আমাৰ লোকেল কুকুৰা হৈছে কি আপোনাৰ পানী কোনো হেৰি নাই দানা খোৱাৰ পাছত আপোনাৰ খালে বামেই হওক পথাৰেই হওক তেওঁলোকৰ খালেও ক'তো এফেক্ট নকৰে আৰু এইটো মোৰ ব্ৰয়লাৰটো এই বস্তুটো সিহঁতক খোৱাব নোৱাৰি তেনেধৰণে আপোনাৰ পইচাও খৰচ আছে বহুত খৰচ কৰিবলগীয়া হয় সেই খৰচ কৰিলে ঘৰখন চলিবলৈ অলপ প্ৰব্লেম হয় আৰু লোকেল কুকুৰাও বা দানাটোও তেওঁলোকেও খাবলৈ ইমান নিবিচাৰে হাঁহেই হওক কিবা হওক আপোনাৰ সাঁজৰ গুটিও দিব পাৰি ঘৰত কেতিয়াবা সাঁজ বনালে আপোনাৰ সাঁজৰ গুটি ইউজ কৰিব পাৰি সেই ইউজ কৰিলে কিছুমান হাঁহ চৰ্বিও আহে চৰ্বি বঢ়া পাছত আপোনাৰ হাঁহ কুকুৰা কাটিবলৈ হয় খোৱা আপুনি সোৱাদো পাব খাবলৈও ভাল হ'ব এতিয়া লোকেল কুকুৰা মানে আপোনাৰ এইটো যিটো কিনা দানা ইউজ কৰিলে এইটো খাব নিবিচাৰে আপোনাৰ লোকেল চাউল হওক ধান হওক তেওঁলোকক যদি ছিটিয়াই দিয়া হয় সেই ছিটিয়াওতে প্ৰায় খাই তলৰ সৰহীয়া যদি কুকুৰা হাঁহ হয় আপোনাৰ দুই কেজি বা তিনি কেজি তেনেকুৱা চাউল হওক ধান হওক দৰকাৰ হয় আৰু দানাও তেনেকুৱা ধৰণৰ আপোনাৰ তুঁহ তুঁহটো কিনি আনিবলগীয়া হয় তুঁহৰ লগত আপোনাৰ এইটো সাঁজৰ গুটি দিব পাৰি ধানো দিব পাৰি তেনেধৰণে খোৱালে মানে অকণমান ৱেটটো বেছি হয় যদি প্ৰায় এটা হাঁহ আজিকালি ভালকৈ যদি দানা পানী খুৱায় দুই কেজি

আঢ়ৈ কেজি ওপৰত হয় সেই আঢ়ৈ কেজি দুই কেজি ওপৰত হ'লে মানে কিন্তু পইচা অকণমান বেছিকৈ পোৱা হয়

তেনেধৰণে চলিবও পাৰি মুৰ্গী ঠিক তেনেধৰণে প্ৰায় ধানেই হওক অঁ চাউলেই হওক সেই এমুঠি ছিটিয়াও সিহঁতক আপোনাৰ পেট ভৰা পাছত

আমনি নকৰে আপোনাৰ টেনশ্যনটো কমি থাকে গতিকেলৈ খোৱাৰ পাছত তেওঁলোকে নিজেই ক'ৰবাত এনেই খুচৰি থাকিব বা হাঁহ হওক পথাৰত যাব বিলত যাব পুখুৰীত থাকিব তেনেকুৱা ধৰণৰ এতিয়া এই দানাটো বিশেষ কিনা দানাটো বহুত প্ৰব্লেম হয় সেইকাৰণে আমাৰ বিশেষ পইচাও খৰচ পাতি বেছি হয় সেই বেছি হ'লে আৰ্জন কৰিলে আমাৰ ঘৰ ওলোৱা চলিবলৈ এতিয়া ল'ৰা ছোৱালী স্কুল যোৱা

নিজৰ প্ৰব্লেম হয় সেইটো কাৰণে অকণমান দিগদাৰ হয় আৰু ধান চাউল প্ৰায় যদি থকা হয় থাকিলে কি হয় তেনেকুৱা ধৰণৰ সম্পূৰ্ণ চবকে খোৱালে মেলিলে তেতিয়া টেনচন নাথাকে মানুহৰ পোৱালি পোৱালি হওক এতিয়া হাঁহ পোৱালি আপোনাৰ প্ৰথমেই ওলোৱাৰ পাছত দানাটো এতিয়াটোত চাউলেই দিব লাগিব তেহেঁতক পহিলা চাউল দিব লাগিব চাউল দিয়া পাছত আপোনাৰ দুই কেইদিন দুই তিনিমাহ পাছত আপোনাৰ ভাত দিব লাগিব ভাত দিয়াৰ পাছত আপোনাৰ তাৰ পাছত পথাৰত মেলিব লাগিব কিন্তু যত্ন লৈ মাংসটো ৱেইটটো অনা চেষ্টা কৰিব লাগিব আৰু আপুনি যদি চেষ্টা নকওঁ তেনেধৰণে মাংসটো ৱেটটো নাপাওঁ আপোনাৰ দিনটো যদি দানাকেইটা নিদিলে মাংসৰ ৱেট নাহে ৱেটটো কমি যাব আৰু খাবলৈ নাপাব

তেনেধৰণে সিহঁতও দানা ভাল ধৰণে খোৱাব লাগিব

পোহপালন কৰিব লাগিব কৰাৰ পাছত আপোনাৰ ৱেট হ'ব ৱেট হ'লে মাংসটো বাঢ়ি যাব বঢ়াৰ পাছত আপোনাৰ দুই চাৰি পইচা তেনেধৰণে আহিব গতিকেলৈ ইমানখিনি কষ্ট কৰিব লাগিব কৰিলে মানে আৰু আপোনাৰ আৰ্জনটো হয় তেতিয়া ঘৰখনো মোটামুটি চলিব পাৰি আৰু কিনা দানাটো আপোনাৰ যিমানেই হওক কিনি আনিলে খৰচটো বেছি বাঢ়ে আজিকালি দামো দানাৰ কাৰণে বহুত দাম দামৰ কাৰণেতো সিমান পইচা দি দানাটো আনিব নোৱাৰি আনিব লাগিব কমকৈ কম যেতিয়া আনে দানাখিনি সিহঁতৰ পেট নভৰিব পেট নভৰাৰ পাছত আপোনাৰ ৱেটটো প্ৰায় কমি যাব ৱেট কমাৰ লগে লগে আপোনাৰ গ্ৰাহকে পইচাটো

মুৰ্গীটো কিনিবলৈ নিবিচাৰে আচলতে কি দানা পানী যদি নিদিওঁ সেইটো বেমাৰী কুকুৰা বুলিয়ে কওঁ বেমাৰী মুৰ্গী বা কুকুৰা ঠিক তেনেধৰণে সেই ৱেটটো আনিবলৈ হ'লে তাক বহুত যত্ন ল'ব লাগিব খুৱাব লাগিব পানী দিব লাগিব ব্ৰয়লাৰ আৰু হাঁহে হওক হাঁহো আপোনাৰ তেনেকুৱা ভাল পুখুৰী লাগিব বহুত মেলিব লাগিব তেনেধৰণে মেলিলে আপোনাৰ দানাৰ হাঁহটোত চিকুণ হ'লে গ্ৰাহকেও দেখিবলৈ ভাল পাব সেইটো তাৰবাবে ৱেটটোও তেনেধৰণে দানা পানী খুৱাই আনিব লাগিব ঠিক তেনেধৰণে হাঁহেই হওক কুকুৰাই হওক ব্ৰয়লাৰ হওক ৱেট আনিবলৈ যত্ন ল'ব লাগিব খোৱাব লাগিব

তেনেকৈ কষ্ট কৰি দানা কিনিব লাগিব ঘৰৰ যদি ধান চালউ উভয়নদী থাকে সেইখিনি খোৱালে তাৰ প্ৰফিটটো বেছি হ'ব বেছি হ'লে পাই পইচা দুটকমান পাম আৰু ঘৰখন চলিবও পাৰি